অঁ ৰাজা শুনাচোন এই তোমাৰ লগত মানে মোৰ অলপ দৰকাৰী কথা পাতিবলগীয়া আছিলে মানে তোমাৰপৰা অলপ নিৰ্দি সহায়ৰ প্ৰয়োজন হৈছিলে কথাটো হ'ল এনেকুৱা যে মই ৰেলৱেৰে মই গুৱাহাটীৰপৰা দেলহি যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া অলপ অসুবিধা হোৱাৰ বাবে মানে মোৰ যাব নোৱাৰিম গতিকে যাব নোৱাৰিম সেইবাবে মানে মই কি ভাবিছোঁ কি ৰে'লৰ টিকটটো মই বাতিল কৰোঁ বুলি ভাবিছোঁ যিহেতু মোৰ যোৱা নহয় মোৰ অলপ অসুবিধা হৈছে অঁ গুৱাহাটীৰপৰা মই এইটো কি বুলি কয় দেলহিলৈ যাম বুলি ভাবিছিলোঁ মই মানে এতিয়া কি হ'ল যিহেতু মোৰ অলপ প্ৰব্লেম হ'ল সেইকাৰণে মানে মই যোৱাটো বাতিল কৰোঁ বুলি ভাবিছোঁ গতিকে মানে এতিয়া তুমি মানে মোক এইটো সহায় কৰিব লাগে যে এতিয়া সেই টিকটটো মানে কেনেদৰে বাতিল কৰিব পাৰি মই মানে কেনেদৰে কেঞ্চেল কৰিব পাৰি সেইটো কাৰণে বা মোৰ নিজৰ পি এন আৰ নাম্বাৰ ইউজাৰ আই ডি বা পাছৱৰ্ড সকলোবিলাক দি দিম তুমি মোক সহায় কেনেকৈ সহায় কৰিব পাৰিবা তুমি মোক জনাবাচোন মানে কথাটো কি হ'ল মই যাম বুলিয়েই ভাবিছিলোঁ কিন্তু হঠাতে মোৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে মানে আজি মই যোৱাটো যাম বুলি কেঞ্চেল কৰিম বুলি ভাবোঁ কেনচেল কৰিছোঁ কালিলৈ যোৱাৰ কথা আছিলে কালিলৈ মানে মই যাব নোৱাৰিম আৰু দুদিনমান পাছতহে মই যাব পাৰিম বা এসপ্তাহমানৰ পাছতহে মই যাব পাৰিম যাব পাৰিম গতিকে সেইকাৰণে মানে মই এতিয়া সেইটো যিটো টিকেটটো বুকিং কৰিছিলোঁ সেইটো মানে কেঞ্চেল কৰিম বুলি ভাবিছোঁ যাৰ বাবে মানে তোমাৰ সহায় লাগিব মই কেঞ্চেল কৰিব মানে নাজানো ভালকৈ বাতিল কৰিবলৈ মানে মই সঠিককৈ নাজানো কেনেধৰণৰ প্ৰক্ৰিয়া আছে মানে কেনচেলটো কৰিবলৈ কেনেধৰণৰ প্ৰক্ৰিয়া কিছুমান প্ৰক্ৰিয়া থাকে ন হেৰি কৰিবলৈ সেইকাৰণে মানে তোমাৰপৰা অলপ মানে সহায় লাগিছিলে মই তোমাক এইটো মোৰ নিজৰ পি এন আৰ নাম্বাৰ আৰু ইউজাৰ আই ডি আৰু পাছপৰ্টটো দি দিম তুমি মোক যদি পাৰা এই টিক যিটো টিকট ৰে'লৰ সেইটো মানে বাতিল কৰাত অলপমান সহায় কৰি দিবাচোন যদি তোমাৰ একো অসুবিধা নহয় এই অঁ যদি তোমাৰ অসুবিধা নহয় তেতিয়া মোক মানে অলপ সহায় কৰি দিবা আৰু